হেল্ল' এইটো ফ্লিপকাৰ্ট অফিচত লাগিছেনে বাৰু অঁ হয় লাগিছে মই এই পাৰ্চেল এটা অৰ্ডাৰ দিছিলোঁ ডেলিভাৰী বয়জনে মোৰ পাৰ্চেলটো পেমেণ্টটো গগুল পে'ত কৰিছিলোঁ কিন্তু এতিয়া তেওঁ নাই কৰা বুলি কৈছে অঁ অঁ অঁ মই কিন্তু গগুল পে' কৰিছিলোঁ তেওঁ এতিয়া কৈছে পেমেণ্টটো নাই হোৱা বুলি অঁ অঁ অঁ অঁ কি কাৰণত নাই হোৱা বাৰু অঁ অঁ অঁ তেনেকৈ মাজতে বিফল হয় নেকি অঁ অঁ অঁ অঁ ইয়াৰ কিবা সমাধান আছেনে

অঁ চৌবিছ ঘণ্টাৰ মূৰত সোমাই যাব অঁ অঁ অঁ অঁ ঠিক আছে তেতিয়া অঁ অঁ ধন্যবাদ